বৰ্তমান যুগত যদি আমি শিক্ষা ব্যৱস্থা চাবলৈ যাওঁ বিশেষভাৱে সক্ষম লোকসকলকো সিমানেই গুৰুত্ব দিয়া হয় যিমান আমি সাধাৰণলোকে গুৰুত্ব পাওঁ শিক্ষা ব্যৱস্থাত কাৰণ আমি বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ৰিজাৰ্ভেশ্য়ন চিষ্টেম হওঁক বা তেনেধৰণে আমি কিছুমান পদ্ধতি আছে যিবিলাকে তেওঁলোকক সাধাৰণ লোকৰ শাৰীত একেলগত থিয় হোৱাত সহায় কৰে আৰু কিছুমান যেনে অন্ধলোকৰ বাবে কিছুমান ব্ৰেইল লিপি সংস্কৰণ থকা কিছুমান কিতাপ যেনেকে এতিয়া হেমকোষখন আমি অসমীয়া অভিধানখন ব্ৰেইল লিপিত সংস্কৰণ কৰা হৈছে ঠিক তেনেধৰণে বহুতো কিতাপ এনেদৰে ব্ৰেইল লিপিত সংস্কৰণ কৰা হয় আৰু তাৰ ফলত অন্ধ লোকেও পঢ়া শুনা কৰি তেওঁলোকেও নিজৰ জীৱিকা নিজেও কৰিবলগীয়া হয় বৰ্তমান ইউ পি এচ চি দুহেজাৰ তেইছত এজন আই এ এচ অফিচাৰ হৈছে যিজনৰ অকল এখন হাতৰ আঙুলি দুটা আছে যি দুটাৰে তেওঁ লিখিব পাৰে বাকী হাত ভৰিটো তেওঁৰ তেওঁ সেই তেনেদৰে বিশেষভাৱে সক্ষম গতিকে বৰ্তমান সমাজ ব্যৱস্থাত যদি চাবলৈ যোৱা যায় শিক্ষা ব্যৱস্থাই সিমানখিনি গুৰুত্ব বিশেষভাৱে সক্ষম লোকক দিয়ে তাৰ ফলতে আমি এনেধৰণৰ ফলাফল পাবলৈ সক্ষম হৈছোঁ যে ভাৰতীয় লোকসেৱা আয়োগৰ যি পৰীক্ষা তাতো তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিছেগৈ